যোৱা সপ্তাহত মই মীণ্ট্ৰাৰপৰা এটা কুৰ্তী অৰ্ডাৰ দিছিলোঁ কুৰ্তীটো হোৱাইট কটনৰ আছিলে কটন সূতাৰ আৰু হোৱাইট কালাৰৰ বগা বগা ৰঙৰ কুৰ্তীটোত নীলা নীলা ৰঙৰ এটা ছবিৰ ছাপ আছিলে কুৰ্তীটো গৰমত পিন্ধিবলৈ খুবেই ভাল মই সেইটো মাৰ কাৰণে মাৰ কাৰণে দিছিলোঁ আৰু ডেলিভাৰীও ঠিকেই পাইছোঁ সময়তকৈ আগতেই ঘৰলৈকে আহিছে সময়ৰ আগতে আৰু কাপোৰটোও মই ভালেই পাইছোঁ ৰীভিউ যথেষ্ট ভালেই আছিলে কুৰ্তাটোৰ সেই চাইয়েই মই অৰ্ডাৰ দিছিলোঁ মই অনলাইন শ্বপিং অনলাইনত যিটো বজাৰ কৰা এক্সপেৰিয়েন্স অভিজ্ঞতা হিচাপে মই ভালেই পাইছোঁ